এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ আমাৰ ইয়াততো সহজ উপায় আছে আপোনাৰ ট্ৰেইনত যাব লাগিব বাছত যাব লাগিব মন গ'লে বাইক লৈও যাব পাৰি গাড়ী লৈও যাব পাৰি যেনেকৈ সুবিধা হয় আৰু সুবিধা মানে সহজ মানে কম খৰচত যাবলৈ হ'লে ট্ৰেইনত ভাল হয় আজিকালি চৰকাৰী বহুতখিনি সুবিধা আছে বাছত গ্ৰাম্য অঞ্চলত যাবলৈও বহুতখিনি সুবিধা আছে সৰু সৰু বেটেৰী ৰিক্সা আছে তেনেকুৱা ধৰণে যাব লাগিব আৰু আৰু বিশেষ সহজ উপায় বুলিবলৈ বেলেগতো একো নাই আমাৰ ইয়াত আন এখন জিলালৈ যাবলৈ ট্ৰেইনেই আটাইতকৈ সহজ উপায় আৰু